হয় মই অলপতে এটা ব্লুটুথ স্পীকাৰ অৰ্ডাৰ কৰিছিলোঁ ৰাগবি ওৱান হানড্ৰেড প্ৰডাক্টটোৰ নাম বহুত ভাল পাইছোঁ প্ৰডাক্টটো মানে বেটেৰী বেটেৰী হওক লবৰ এসপ্তাহ হ'ল এতিয়ালৈ মাত্ৰ এবাৰেই চাৰ্জ দিলোঁ খুব ভাল পালোঁ আৰু চাউণ্ড কোৱালিটিটো ইমান ভাল ওৱান থাউজেণ্ডৰ বাজেটত মই এক্সপেক্ট কৰা নাছিলোঁ এইটো আৰু ফিউচাৰলৈ আপোনালোকৰ প্ৰ'ডাক্ট ল'বলৈ বিচাৰিম থ্যেংক ইউ